অঁ কিবা বস্তু ল'ব কি কি লয় কওকচোন কি কি দেখাম আপোনাক এতিয়া অঁ অঁ জোতা এইবোৰ দেখিছে নহয় এই হেৰি লিখাই আছে ৰেছটো দিয়াই আছে অঁ এইযোৰ দাম আপোনাৰ হেৰি দুহেজাৰ টকা অঁ অঁ অঁ বগাযোৰ আপোনাৰ হেৰি পৰিব আপোনাৰ ওঠৰশ দিব লাগিব আৰু ডিছকাউণ্ট আছে আপোনাৰ এই টুৱেণ্টি পাৰচেণ্ট ডিছকাউণ্ট দিয়া হ'ব ইয়াৰ ওপৰত টুৱেণ্টি পাৰচেণ্ট ডিছকাউণ্ট দিয়া হ'ব বিছ শতাংশ সেই নাই নাই একদম তাতকৈ কমাব নোৱাৰোঁ আমি আৰু সেইটো জোখতে দিয়া হৈছে এই হ'ব আমি তেতিয়াহ'লে থাৰ্টি পাৰচেণ্টে দি দিম আপোনাক তেতিয়া ত্ৰিছ শতাংশ ৰেহাই দি দিম আৰু তো লৈ লওক মুঠতে এই হেৰি পূজাৰ অফাৰ চলি আছে ত্ৰিছ শতাংশ ৰেহাই দি দিম আপুনি হেৰি ওঠৰশ টকাটো হেৰি দিলেই হ'ব আপুনি চৈধ্য়শ টকা দিলেই হ'ব অঁ চৈধ্য়শত তাতকৈ কমাব নোৱাৰি আৰু এইটো চৈধ্য়শ টকা দিব লাগিব আৰু দেই ন'হবা আমাৰ একেবাৰে মূলৰপৰাই যাব আৰু এই এইটো আপোনাৰ বেছি নহয় আপোনাৰ নশ ষাঠি টকা আছে এই তাটো আপোনাক দহ শতাংশ ডিছকাউণ্ট দিয়া হ'ব থাৰ্টি পাৰচেণ্ট নাই এই নোৱাৰিম নহয় চাৰ্টত হেৰি দামটো লৈ লৈ কথা গ'ম পাইছেনে নোৱাৰি নহয় মই নহয় বা আপোনাৰ মূলৰপৰা গৈ থাকিব আৰু গ'ম পাইছে চাৰ্টটোত চাৰ্ট চাৰ্টটো আপোনাৰ হেৰি দিব লাগিব আঠশ টকা দিব লাগিব এই ইমান কমত নোৱাৰি নহয় আৰু সেয়া আমিয়ে আনিবপৰা নাই তেনেকৈ অঁ নাই নাই এই হেৰি কৰিব একেবাৰে ছশ টকা দিব আৰু হেৰি কৰি নাথাকো আৰু দেই আৰু কম বেছ কৰি নাথাকো নাই নহবা আমাৰ হেৰিপৰাই যাই নহয় হ'ব দিয়ক আৰু চাৰে পাঁচশ দিব লৈ যাক আৰু হেৰি কৰি নাথাকো আৰু আপোনাক ৰেগুলাৰ কাষ্টমাৰ আপুনি দেই অঁ হ'ব দিয়ক তেতিয়াহ'লে লৈ যাওক বস্তুকিটা কি কি কি লয়